মোৰ অতিকৈ প্ৰিয় খেলুৱৈ হৈছে মহেন্দ্ৰ সিং ধোনী কিয় বুলি ক'লে তেওঁ নম্ৰ তা আৰু সৰলতা খিনি বহুত ভাল লাগে সেয়েহে তেওঁক কেপ্টেইন কুল বুলি কোৱা হয় আৰু তেওঁক ইণ্ডিয়াত টীমৰ লাকি কেপ্টেইন হিচাপেও গণ্য কৰা হয় আমি দেখিছোঁ তেওঁৰ নেতৃত্বত ভাৰতে বহুতো ট্ৰফি লাভ কৰিবলৈ সক্ষম হৈছে বহুত ট্ৰফি বহুত ছিৰিজ তেওঁ ৰসবল নেতৃত্বত লাভ কৰিবলৈ ভাৰতে আজি সক্ষম হৈছে বিশেষকৈ আমি দেখিছোঁ দুহেজাৰ সাত চনৰ তেওঁৰ প্ৰবল নেতৃত্বত ভাৰতে প্ৰথম টি টুৱেণ্টি বিশ্বকাপ লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয়তে আমি দেখিছোঁ দুহেজাৰ এঘাৰ চনৰ ফিফটি অ'ভাৰ ৱৰ্ল্ড কাপতো তেওঁৰ সবল নেতৃত্বত ভাৰতে ছেকেণ্ড বাৰলৈ ৱৰ্ল্ড কাপ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো ক্ষেত্ৰত তেওঁ সফলতা দেখা পাইছো চেম্পিয়ন ট্রফিও লাভ কৰিছে তেওঁৰ সফল নেতৃত্বত এতিয়া আমি ঘৰুৱাৰ যি আই পি এল আই পি এল টো দেখিছোঁ তেওঁৰ সফল নেতৃত্বত পাঁচ বাৰকৈ চেন্নাই ছুপাৰ কিংগছে কিতাপ লাভ কৰিবলৈ সম সক্ষম হৈছে গতিকে তেওঁ বহুতো গুণৰ অধিকাৰী সেয়েহে মই তেওঁক বহুত ভাল পাওঁ